লখিমপুৰ জিলাখন অতি প্ৰাচীন প্ৰাচীন কালৰে পৰা ইয়াৰ শিক্ষা ব্যৱস্থা স্বাস্থ্য ব্যৱস্থা আৰু যাতায়াত ব্যৱস্থা উন্নত শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াত বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠান আছে আৰু এই শিক্ষা অনুষ্ঠানবোৰত শিক্ষকসকলে ভালদৰে একাগ্ৰতাৰে শিক্ষাৰ্থীসকলক পাঠদান কৰায় আৰু শিক্ষাৰ্থীসকলেও নিজৰ সুনাম বুটলিবলৈ সক্ষম হৈছে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন শিক্ষানুষ্ঠানত তেওঁলোকে নিজৰ কীৰ্তি অৰ্জন কৰিব পাৰিছে শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে লখিমপুৰ জিলাত কেইবাজনো সেই সাহিত্যিক আছিল পৰিবহণ ব্যৱস্থাৰ বিষয়ে ক'বলৈ গ'লে যাতায়াত পৰিবহণ ব্যৱস্থা লখিমপুৰ জিলাৰ ইমান উন্নত নহয় ইয়াৰ ৰাস্তা ঘাটবোৰ সম্পূর্ণ পকী নহয় গাঁৱলীয়া ঠাইত আজিলৈকে পকী ৰাস্তা বনোৱা হোৱা নাই বৰ্তমান সময়ত এতিয়া বাইপাছটো বনোৱাই থকা হৈছে আৰু এই বাইপাছটোৱে আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি জনসাধাৰণে বিশ্বাস কৰে স্বাস্থ্য ব্যৱস্থাৰ কথা ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত লখিমপুৰ জিলা বৰ্তমান উন্নত স্থান বুলিয়েই ক'ব লাগিব কাৰণ ইয়াত ৰতন টাটাৰ অনুদানত এখন কেঞ্চাৰ মেডিকেল স্থাপন কৰা হৈছে আৰু এই মেডিকেলখনে জনসাধাৰণৰ কেঞ্চাৰ ৰোগসমূহ নিৰাময় কৰিবলৈ সক্ষম হৈছে লগতে আমাৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে এই মহাবিদ্যালয়ত গাঁৱলীয়া ঠাইৰ পৰা গৈয়ো যিসকল ছাত্ৰ ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ প্ৰতি আকৃষ্ট সেইসকলে তাত পাঠদান কৰিব পাৰে আৰু ঐতিহাসিক ক্ষেত্র বুলি ক'বলৈ গ'লে এই লখিমপুৰ জিলাতে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল নাৰায়ণপুৰৰ লেটেকুপুখুৰীত আৰু এই ঐতিহাসিক স্থান বুলি ক'বলৈ গ'লে আইথান পদুমনি থান আৰু বাসুদেৱ থানৰ নাম উল্লেখযোগ্য এই থানসমূহ অতি প্ৰাচীন কালতেই স্থাপন কৰা হৈছিল আৰু এই স্থানসমূহলৈ বিভিন্ন ঠাইৰ পৰা মানুহৰ আগমন ঘটে আৰু এই থানসমূহত মানুহে বিশ্বাস কৰে যে কিবা এটা কামনা কৰি যদি কিবা এটা আগবঢ়োৱা হয় সেই কামত সুফল পায় বুলি মানুহে মানুহে ভাৱে আৰু এই জনবিশ্বাস সকলো মানুহৰ মাজত প্ৰচলিত হৈ আছে এতিয়া শেষত ক'বলৈ গ'লে আমাৰ লখিমপুৰ জিলাখন সকলো ক্ষেত্ৰতেই আগবঢ়া আৰু এই জিলাখনে বিভিন্ন ঠাইত নিজকে এখন ভাল জিলা বুলি ভাল জিলা বুলি পৰিচয় দিবলৈ সক্ষম হৈছে